ফ্লিপকাৰ্ট অনলাইন শ্বপিঙৰ যোগেদি মই লোচেণ্টৰ জেনেৰেল ন'লেজ কিতাপখন অৰ্ডাৰ দিছিলোঁ যথা সময়ত কিতাপখন ডেলিভাৰ্ড হ'ল আৰু কিতাপখন যথেষ্ট ভাল কিতাপখনৰ ফ্ৰণ্ট পেজৰ পৰা আৰম্ভ কৰি কিতাপখনৰ কোনো ফটা চিটা বা বেয়া অৱস্থাত অহা নাই কিতাপখন ভাল অৱস্থাত মই পালোঁ